শিক্ষাই সংস্কৃতিৰ ওপৰত প্ৰভাৱ বাৰুকৈয়ে পেলাইছে শিক্ষাৰ কাৰণে আজি সকলো কাম আমি বৈজ্ঞানিক ধৰণে কৰিবলৈ অগ্ৰসৰ হৈছোঁ শিক্ষা শিক্ষাৰ দ্বাৰাই আমি খেতি বাতিৰ কামো হাল হালৰ সলনি ট্ৰেক্টৰেৰে কৰিব পাৰিছোঁ কাঁহ পিতলৰ বাচন আদিও আমি শিক্ষাৰ দ্বাৰাই উন্নতমানৰ কৰিবলৈ সুবিধা পাইছোঁ শিক্ষাৰ কাৰণে আমি যিকোনো কাম বেছি উন্নত ধৰণে কৰিব পাৰিছোঁ